লকডাউনৰ সময়ত আমি বিশেষকৈ ঘৰুৱা ঘৰুৱাভাৱে সকলোবোৰ ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ কিয়নো সেই সময়ত সকলো ফালে দোকান পোহাৰ বন্ধ আছিলে আমি ঘপককৈ কিবা এটা অৰ্ডাৰ দি বা দোকানৰ পৰা কিবা এটা কিনি আনি খাব পৰা নাছিলোঁ সেইকাৰণে আমি ঘৰৰ বাৰীতে সকলো ধৰণৰ শাক পাচলি কৰিছিলোঁ আৰু সেইবোৰ ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ যেনেকৈ আমি ঘৰৰ বাৰীতে লাই মূলা পালেং লফা আদিবোৰ সিঁচি লৈছিলোঁ তাৰ পাছত আমি জাতিলাও কেৰেলা ৰঙালাও কবি কবি আলু সকলোবোৰ বাৰীতে আমি নিজৰ বাৰীতে কৰি লৈছিলোঁ আৰু ঠিক তেনেদৰে আমি সেইবোৰ ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ ৰন্ধা প্ৰক্ৰিয়াটো আমাৰ খুব প্ৰায় লকডাউনৰ পৰাই বেছিকৈ আৰম্ভ হৈছিলে কিয়নো সেই সময়ত ক'লৈকো যাব পৰা নাছিলোঁ ওলাব পৰা নাছিলোঁ ঘৰৰ ভিতৰতে বিভিন্ন ধৰণৰ বস্তু বনাবলৈ শিকিছিলোঁ বনাবলৈ শিকিছিলোঁ তেতিয়া আমি অলপ সময় পাইছিলোঁ আৰু লকডাউনতে বিশেষকৈ আমি ঘৰৰ বাৰীতে থকা মূলাৰ লগত মূলা মাছ ৰান্ধিছিলোঁ আৰু ঢেঁকীয়া ঢেঁকীয়া মাছ ঔটেঙা ৰান্ধিছিলোঁ আৰু পাৰ মাংসৰ লগত কলডিল ৰান্ধি ৰান্ধিছিলোঁ আৰু কচুত কচুৰ ঠুৰিৰ লগত আমি মাছ ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ জালুক দি আৰু ঠিক তেনেদৰে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ শাক পাচলি যেনে লাই পালেং লফা আদিবোৰ ৰান্ধিছিলোঁ আৰু তেনেদৰে আমি পায়স ৰান্ধিবলৈ শিকিছিলোঁ পায়স ঘঅ ঘৰৰ ঘৰৰে চাউল আৰু ঘৰৰ গৰুৰ গাখীৰৰ সৈতে পায়স কেনেকৈ ৰন্ধা হয় সেইবোৰ আমি ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ আৰু প্ৰায় তেতিয়াৰ পৰা ৰান্ধি ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আমি আমাৰ ৰন্ধাৰ প্ৰক্ৰিয়াটো সফল হৈছিল আৰু ঠিক তেনেদৰে জাতিলাওৰ লগত মাছ মাটি দাইলৰ লগত মাংস মাংস আৰু কেৰেলা তিতা কেৰেলা ভাজিছিলোঁ বাৰীৰে থকা বেত গাজে আলুৱে ভাজিছিলোঁ আদিবোৰ তেনেদৰে ৰান্ধিছিলোঁ আৰু বিশেষকৈ সেই সময়ত আমি এই দোকানৰ পৰা অনা দালি দালিৰ পৰিমাণ আমাৰ কমি যোৱাৰ কাৰণে ঘৰতে কৰা মাটি দাইল মাটি দাইল মাটি দাইলত কেনেদৰে খাৰ দি ৰান্ধে আৰু মাটি দাইলত যে টেঙা দিব নালাগে খাৰ দিলে যে টেঙা বস্তুটো দিব নালাগে মগু দাইল দিলেও যেতিয়া আমি মগু দাইল ৰান্ধোঁ তেতিয়া আমাৰ খাৰ দিব নালাগে মগু দাইলত টেঙা দিলেই হয় আৰু মাটি দাইল সিজিবৰ কাৰণে আমাৰ যি খাৰ দিয়া হয় খাৰ দিয়া হয় কল খাৰ খাৰনো কেনেকৈ প্ৰস্তুত কৰে কিদৰে প্ৰস্তুত কৰি আমি আকৌ মাটি দাইলত দি দি মাটি দাইলখন ৰান্ধিব পাৰোঁ সেইটো চেষ্টা কৰিছিলোঁ আৰু ঠিক তেনেদৰে বিভিন্ন যেতিয়া আমাৰ মাহঁতে দেউতাহঁতে পুখুৰীত মাছ ধৰি আনে কোনটো শিঙি মাছ কেনেকৈ বনাম সেইটোৰ বিষয়ে শিকিছিলোঁ শিঙি মাছ শিঙি মাছৰ লগত শিঙি মাছৰ লগতে ভেদাইলতা নৰসিংহ কেনেদৰে কেনেদৰে জালুক জলকীয়া দি এখন ধুনীয়া জ্বলা পানী লগা জ্বৰত খাব পৰাকৈ এখন তৰকাৰী ৰান্ধিব পাৰি সেইটো ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ আৰু আৰু বিশেষকৈ ঘৰতে কুকুৰা কুকুৰা মাংস কেনেদৰে জালুক দি জ্বৰ পানী লগাৰ সময়ত বা অন্য বেমাৰ বিষৰ সময়ত খাব পাৰি সেইটো ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ আৰু আৰু কল কল পচলা কল পচলা দালিৰ লগত ৰান্ধিবলৈ শিকিছিলোঁ তাৰ পৰা আৰু বিভিন্ন ধৰণৰ বাৰীতে আমাৰ নিজৰ ঘৰৰ বাৰীতে হোৱা পালেং পালেঙৰ লগত কেনেদৰে মাছ বনায় আৰু ঢেঁকীয়াৰ লগত মাছ আৰু অন্য বিভিন্ন ধৰণৰ কুন্দুলি আলু আৰু কলডিল আদিবোৰ আমি মই ৰান্ধিবলৈ শিকিছিলোঁ আৰু বিশেষকৈ পায়সৰ ৰেচিপিটো তেতিয়াৰ পৰা লকডাউনৰ পৰাই ৰান্ধিবলৈ শিকিছিলোঁ যিহেতু যিহেতু ঘৰত ঘৰতে ঘৰৰ গাখীৰ আছিলে গাখীৰ পৰা যিহেতু পায়স প্ৰস্তুত কৰা হয় আমি সেই গাখীৰেই পায়স ঘৰৰ চাউলে হেতি ৰান্ধিবলৈ শিকিছিলোঁ এনেদৰে লকডাউনত সেইবোৰ ঘৰুৱাভাৱে সকলোবোৰ ঘৰৰ বাৰীতে পোৱা ঘৰতে পোৱা বস্তু হেতি ৰান্ধিবলৈ শিকিছিলোঁ চেষ্টা কৰিছিলোঁ